পাব্লিকেশ্যন নেকি অঁ ভালনে আপোনাৰ অঁ অঁ সেই যে আপোনাৰ পৰা যে মই ই বুক কেইখনমান ছাবস্ক্ৰাইব কৰিছিলো যে অঁ সেইটো বিষয়ে মই ক'ব বিচাৰিছিলো আপোনাক ই বুকখিনি ছাবস্ক্ৰাইব কৰি যথেষ্টখিনি ভাল পাইছো আৰু সুখী হৈছো যথেষ্ট মোৰ ভালেখিনি হেল্প হৈছে মোক সহায় কৰিছে আৰু মই মোৰ ল'ৰা মানে ল'ৰা ছোৱালীখিনিক পঢ়াবৰ কাৰণেও ই বুকটো যথেষ্টখিনি সহায় কৰিছে আৰু এইখিনি তাত ই বুকখিনি কিতাপখিনি লৈ ফুৰিব লগা নহৈছে আৰু সেইটোৱে মোৰ মোবাইলত হ'লেও য'তে হওক চাব পৰা হৈছে সেইখিনি সুবিধা কৰি দিয়াৰ কাৰণে ভাল হৈছে আপোনালোকৰ আৰু ই বুকৰ থ্ৰোৱেদি আমিতো ল'ৰা ছোৱালীখিনিক বা যি যোনবোৰ মানে আপোনাৰ চেপ্টাৰৱাইজ হওক বা যোনখিনি পে'জ লাগে সেইখিনিও আমি পাৰ্টিকুলাৰ্লি অনলাইনত অনলাইনৰ থ্ৰোৱেদি চাব পৰা হৈছোঁহি আৰু ল'ৰা ছোৱালীখিনিও চাব পৰা হৈছে আৰু ল'ৰা ছোৱালীখিনিও যেন সেই ই বুকৰ সেইখিনি মানে চাবলৈ পাই ভালেই পাইছে কাৰণ ইহঁতে অকল ফিজিকেল ফৰ্মত বা কিতাপবোৰ চাই চোৱা হৈছিলে আৰু ইহঁতে গম পায় আগত গম পোৱাই নাছিলে চাগে ই বুকৰ এনেকৈ ইলেক্ট্ৰনিক বুকছ মানে কিতাপৰ যে তেনেকৈ চাব পাৰি সিহঁতে গমে পোৱা নাছিলে চাগে সেইখিনি ল'ৰা ল'ৰা ছোৱালীখিনিয়েও সেইখিনি চাব পৰা হৈছে ভালেই হৈছে আৰু আমাক স্পেচো দৰকাৰ নহৈছে এতিয়া কম স্পেচ কাৰণ আমি সৰু চিপছ এটাতেই গোটেই আপোনালোকৰ কিতাপখিনি লৈ ফুৰিছোচোন কম্পিউটাৰ বা মোবাইলত জাচ আমুকখন কিতাপ কিতাপৰ নাম মাৰাৰ লগে লগে উলাই যায় লগতে আপোনাৰ চেপ্টাৰখিনি যোনটো চেপ্টাৰ লাগে বা যোনটো টপিক লাগে মৰাৰ লগে লগে উলাই গৈছে সেইখিনি ভাল কৰিছে আপোনালোকে আৰু সেইখিনিতে আৰু এটা আপোনালোকে আপোনাৰ আপোনালোকে ভাল কাম এটা কৰিছে কিতাপৰ ভিতৰত দিয়া আপোনালোকে চৰ্টকাট বা আপোনাৰ লিংক দিছে যে আপোনাৰ হাইপাৰ টেক্সট বা হাইপাৰ মেডিয়া ইউ ব্যৱহাৰ কৰি যে সেইখিনি বহুত ভাল কাম কৰিছে মানে বেলেগ এটা লিংকলৈ আপোনাৰ যাব পৰা কৰি দিছে যে তাকে মানে কিতাপখন পাই মানে বহুত সুখী হৈছো আৰু আপোনালোকৰ এইবোৰ যথেষ্টখিনি উন্নত হৈছে আশা কৰোঁ আৰু ইয়াতকৈ আৰু ভাল উন্নত ই বুকছ বা তেনেকুৱাবোৰ কিতাপ সামগ্ৰীবোৰ আৰু পাম বুলি আশা কৰিছো আপোনালোকৰ পৰা ধন্যবাদ